যিহেতু মোৰ ঘৰ অসমত অসম যোৰহাটত আৰু যিহেতু অসমৰ ৰাজ্যিক ভাষা অসমীয়া আৰু ময়ো অসমীয়া ভাষাটো জন্ম হোৱাৰ পৰাই শিকি আহিছোঁ আৰু মই স্কুলীয়া জীৱনটো অসমীয়া মাধ্যমতে পাৰ কৰিছোঁ আৰু জন্ম পৰাই অসমীয়া ভাষা শিকি আহিছো যেতিয়া এতিয়া লিখা মেলা ক'ব পৰাতো অসমীয়া ভাষাই ব্যৱহাৰ কৰি আহিছোঁ আৰু